হেল্ল' অই ক এই এনেই আছো ক ভাল নে ভাত খালোঁ তই খালি অঁ এই কিনো খাবি এইখন হেৰি শাক পাচলিবিলাক ল হেৰি চালানী শাক পাচলিবিলাক কিনো খাবি আৰু নাই নাই তেনেকৈ শাক পাচলি কৰা হোৱা নাই মানুহো নাই কৰিবলৈ অঁ তাকে তাকেহে একেই হৈছে

সকাম মানে হেৰি বছেৰেকীয়া অঁ নাপ অঁ নামাতিলি আকৌ অঁ আজি আজি বজাৰো আছে হ'ব নহ'লে যাম দে শাক পাচলি কেইটামানকৈ আনিমগৈ হ'ব হ'ব যাম অঁ অঁ হ'ব অঁ হ'ব ময়েই কৰি দিম হ'ব অঁ অঁ হ'ব